অঁ তই যাবি নেকি অঁ ময়ো যাম তেতিয়াহ'লে আকৌ লৈছিল সি গ'ল নহয় অঁ অঁ অঁ অঁ সোনকালে যাব লাগিব গায়ন বায়ন আৰম্ভ হ'ল যেতিয়া অঁ ওলাবলে মই ফোন কৰি দিম বাৰু তাৰ পৰা একেলগতে যামগৈ আৰু আঁহোতেও তেতিয়া একেলগতে আহিব পাৰিম আকৌ গোটেইকেইজনী গ'লে মানে অ' ভাওনাখনৰ নামটো কি আছিল অ' মই পাহৰি থাকিলোঁ নহয় অঁ অঁ অঁ অঁ যাম পাই চোৱা নাই বহুদিন ভাওনা অঁ অঁ হ'ব তেতিয়াহ'লে মই আজৰি হৈ ওলাই তোলৈ ফোন কৰি দিম তাৰপৰা ফুলক ফোন কৰিম আৰু একে লগ হৈ গোটেইকেইজনী যামগৈ আৰু অঁ অঁ হ'ব